পৰিয়ালৰ বাবে ৰন্ধা স্বাস্থ্যকৰ খাদ্যসমূহ হ'ল যেনে আমাৰ হাততে উপলব্ধ যিখিনি থলুৱা ব্যঞ্জন তেনেধৰণৰ কিছুমান খাদ্য যেনে মানিমুনি ঘৰুৱা আলুৰ তৰকাৰী ভেদাইলতাৰ বৰ নৰসিংহ পাতৰ সৈতে বিভিন্ন ধৰণৰ কেঁচা বুটজাতীয় বিভিন্ন ধৰণৰ চাটনী বা তেনেধৰণৰ কিয়বা সততে পোৱা যিখিনি শাক পাচলি বা তেনেধৰণৰ সেউজীয়া শাক পাচলি যি সমূহত ভিটামিন বা তেনেধৰণৰ বহুত বস্তু উপলব্ধ থাকে আৰু থলুৱা ব্যঞ্জন বুলি ক'বলৈ গ'লে সেইখিনি শাক পাচলিৰ কথায়ে কোৱা হয় যিখিনি সততে আমি পাওঁ বা উপলব্ধ বা সকলো শ্ৰেণীৰ লোকে খাব পাৰে বয়সীয়াল হওক বা যি হওক সকলোৱে খাব পৰাকৈ জুতি পুতিকৈ ৰন্ধনৰ খাদ্যসমূহ মানে সাধাৰণভাৱে ৰন্ধন কৰিব পাৰি আৰু পৰিয়ালৰ বাবে বিশেষকৈ তেনে ধৰণৰ খাদ্যয়েই ৰন্ধা হয় যিসমূহ তেওঁলোকে খাই ভাল পায় এনেই ভাতৰ সৈতে মাছৰ আঞ্জা বা টেঙা মাছ তেনেধৰণৰ যিবোৰ অসমীয়া খাদ্য বা অসমীয়া সমাজত প্ৰচলিত তেনেধৰণৰ খাদ্যবোৰ সততে পৰিয়ালৰ বাবে ৰন্ধা হয়